হেল্ল' অঁ মই এই চাইদেউফালে ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ অঁ তাত মানে হেৰি কি কি চৰাই পোৱা যায় বাৰু

এই তাকে আকৌ অহা নাই এবাৰ প্ৰথম আহিছোঁ তাকে বোলো জানিবলৈ আহিছোঁ ইয়াৰ বিষয়ে কি কি চৰাইনো পায় কি কি চৰাই দেখিবলৈ পায় কি কথা

অঁ

অঁ শুনিছোঁ শুনিছোঁ শেৱালি হাঁহ

অঁ এইটো অঁ বন কুকুৰা ন অঁ

অঁ অঁ জেগাডোখৰ কিন্তু বহুত ধুনীয়া দেই প্ৰাকৃতিক দৃশ্যবিলাক অঁ ইমান ধুনীয়া লাগিছে দৃশ্যবিলাক এইডোখৰত আৰু কিবা পুৰণি পুৰণি বস্তু আছে নিব জেগাডোখৰত জেগাডোখৰত কিবা পুৰণি জেগা আছে নেকি বাৰু এনেই কি পুৰণি বস্তু মানে অঁ

হয়তো আকৌ জেগাডোখৰ কিন্তু বহুত ভাল লাগিছে দেই এইডোখৰ এইটো ৰজাটো পুখুৰীটো এইটো ৰজাদিনীয়া পুখুৰী চাগৈ ন

এতিয়া এনেই বিশেষ কেনে কি কি চৰাই ইয়াত মানে বেছি পুখুৰীটো চৰি থাকে ন অঁ অঁ

অঁ অঁ অঁ বাৰু হেৰি কৰিব শুনিছে নাই জেগাডোখৰ ফুৰি খুব ভাল লাগিছে দেই অঁ অঁ অঁ অঁ ডাউক চৰাই শুনিছোঁ অঁ অঁ অঁ অলপ ক'লা ক'লা যে

অঁ সঁচাকৈ চৰাই চিৰিকটি এইবিলাকৰপৰাই একদম প্ৰাকৃতিক দৃশ্যটো বিৰাট সুন্দৰ লাগিছে দেই অঁ এইটো কি অঁ বাঢ়ৈটোকা বুলি কয় ন

অঁ অঁ অঁ এইবোৰ শালিকি চৰাই অঁ অঁ অঁ অঁ ভাল লাগে জেগাডোখৰত বৰ ভাল লাগিছে বাৰু হেৰি কৰিব ভাল লাগিলে আপোনালোক কথা পাতি আকৌ অঁ আকৌ আহিম কেতিয়াবা অঁ তেতিয়া কথা পাতিম দেই হ'ব ৰাখিছোঁ তেতিয়াহ'লে থেংক ইউ